আমাৰ গাঁৱত ক'বলৈ গ'লে ব্যৱসায় ব্যৱসায় ক'বলৈ গ'লে ঢেৰ কৰা হয় বাৰু কি বুলি কয় যিহেতু আমাৰ ঘৰতো কৰোঁ আমাৰ এতিয়া ময়ো কৰোঁ ধৰক খেতি কৰোঁ আমি খেতি কৰোঁ ধান কৰা খেতি আমাৰ দহ বিঘামান আছে সেইটো এটা আমাৰ ব্যৱসায় যেতিয়াতো ধান আমাৰ যেতিয়া হয় ধান ফচল হয় বছৰেকত আমি কিছু বিকো বিক্ৰী কৰিব পাৰোঁ ব্যৱসায় বুলি ক'লে সেয়াতো বিক্ৰী কৰি মেলি অলপ ইটো সিটো কামত লগাব পাৰোঁ তাৰ পিছত আৰু অলপমান মানে দ পথাৰ হ'লেও অলপমান বামো আছে পথাৰ সেই পথাৰত আমি যিহেতু এতিয়া ধান শেষ হোৱাৰ লগে লগে আমি আকৌ মাটি হাল বায় চহাওঁ চহাই পিনে তাত কিছু খেতি কৰিব পৰা যায় যিটো আমাক কৃষি বিভাগৰ হয়টো কৰিবলৈ পাৰ পৰা যাব যায় সেইটো আমি গৈ পিনে এগ্ৰিকালচাৰত গৈ যাওঁ গুটি বীজ আনোগৈ বীজ আনিও আমি সেনেকৈ ব্যৱসায় কৰিব কৰোঁ তো ব্যৱসায় বুলি ক'লে মানে কি হয় কৰিবলৈ বহু ঢেৰ আছে এতিয়া আমি আলু আনো আলু ৰুওঁ আলু আনি পিনে আলু ৰুওঁ অলপমান ধৰক আৰু মটৰ আছে মটৰ ৰুওঁ দুই বিঘামান আমি আকৌ তেনেকৈ কৰোঁ খেতি কৰোঁ ব্যৱসায় ঘৰতো খাব হয় আৰু কি বুলি কয় যিহেতু ওচৰে পাঁজৰে বিক্ৰী কৰোঁ ঘৰত আহে বেপাৰী আহে নিবলৈ আৰু লগত বাৰু মোক সহায় কৰি দিয়ে তাৰ পিছত পানী দুনি দিয়ে মটৰ সেইবোৰ ওচৰতে আছে পুখুৰী আছে যিহেতু পথাৰত আজিকালি পুখুৰী এটা এটা থাকেই পুখুৰীত মটৰ চলাই আমি পানী পানী দুনি দিওঁ তেতিয়া ব্যৱসায় সেই তেনেকৈ আলু যেতিয়া হয় বিক্ৰী কৰিব পাৰোঁ আৰু মটৰ হয় মটৰো বিক্ৰী কৰোঁ এইবিলাক আমি গাঁৱত বুলি ক'লে আমাৰ ব্যৱসায় ঢেৰ হয় এইবিলাক খেতি কৰাৰ পাছত এটা এটা খেতি ওলাই গৈ থাকে যিটো ইটো খেতি হোৱাৰ পিছত সিটো খেতি হয় সিটো খেতি হোৱাৰ পাছত সিটো খেতি হয় এনেকৈ কৰি মেলি তাৰ পিছত আৰু মই যিহেতু ব্যৱসায় বুলি ক'লে মই কেইবাটাও ব্যৱসায় কৰোঁ মই এতিয়া চিলাই আমি ঘৰত এনেই থাকিতো কাম নাই ন আজিকালি ব্যৱসায় ক'ব লাগিব যিহেতু মেচিন ল'লোঁ মেচিন লৈ পিনে এতিয়া আমি মেচিনত চিলাই মেচিন যিটো কাপোৰ বব লাগে কাপোৰ কাপোৰ বোৱা নহয় কাপোৰ চিলোৱা চৰি কাপোৰ চিলোৱা এতিয়া মেখেলা এখন চিলাবলৈ বেলেগক দিবলৈ হ'লে ভালেকেইটকা লাগে নিজে তেতিয়াহ'লে মেচিনটো আনি লওঁ দুটা মেচিন বাৰু হয় তেতিয়া বহুতখিনি আমি উপকৃত হওঁ ব্যৱসায় বুলি ক'লে এতিয়া মেচিনটোত আমি দিনটোত যদি এযোৰ দুযোৰ কাপোৰ চিলাওঁ সেনেকৈও আমি পাঁচশ পাঁচশ এহেজাৰ টকা পাওঁ ব্যৱসায় কৰোঁ পাঁছশ ওচৰে পাঁজৰে দিয়ে তাৰপৰা নিজৰ নিজৰখিনিও গোটেইখিনি নিজে কৰি ল'ব পৰা যায় যিটো মেখেলা এখন চিলোৱা ব্লাউজ এখন চিলোৱা বা তাৰ উপৰি ল'ৰা ছোৱালী কাপোৰ কানি চিলোৱা হয় তাৰ পিছত লেহেংগা চিলোৱা আজিকালিতো মানুহবিলাকে প্ৰায় কাপোৰ দি চিলাই মেলি কিনিও পিন্ধে তথাপিও কি বুলি কয় চিলাই কৰিও পিন্ধিব বিচাৰে সেইটো কাৰণে মোৰ সেইটো এটা বিজনেছ মোৰ লাভ হৈছে যিহেতু ঘৰতে মই দিনটোৰ ভিতৰত দুশ তিনিশ ইনকম কৰি থাকিব প্ৰতি দিনাই কৰিব পাৰোঁ এতিয়া চিলাই মেচিনটো যেতিয়া হয় কিনা হয় নিজে কিনিবলৈ হ'লেতো তাৰ দাম দৰতো উলিয়াব লাগিব ন ব্যৱসায়টো কৰিব লাগিব ব্যৱসায় কৰিলে মই আৰু এটা ব্যৱসায় কৰিব পাৰিম তেনেকৈ কৈ মই সেইটো তাৰ মাজতেও মই ঘৰুৱা কাম বন কৰিও আৰু মোৰ এটা ব্যৱসায় আছে এইটো তাঁত বোৱা আমি যিহেতু ঘৰত এতিয়া তাঁত বুলি ক'লে আমাৰ গাঁৱলীয়া মানুহ হ'লে মানে তাঁতইটো মেইন হয় যিমানে চিলাই কৰোঁ যিমানে অন্য বিজনেছ কৰোঁ শাক খেতি কৰোঁ কৰিলেও আমাৰ তাঁতখন মেইন তাঁতখন আমি ববই লাগিব কাৰণ কেলৈ আমি বোৱা কটা কাপোৰ কানি পিন্ধি ভালপাওঁ যিহেতু চাদৰ হওক আৰু বিহুত গামোচা লাগে আমাক বহাগ বিহুত গামোচা লাগে তাঁতৰ তাঁতৰ বস্তুখিনি গোটেইখিনি আমি ইনেও নিজে নিয়মীয়াকৈ কৰিব পাৰোঁ তাৰ উপৰিও কোনোবাই যদি দহখন গামোচা বিচাৰে বিচাৰে তেনেকৈও এটা ব্যৱসায় হয় যোয় আমাৰ আৰু বিচাৰে বাৰু চবেইটো নবই ন বিচাৰে তাতো বিচাৰে এতিয়া গামোচা লাগে গামোচা দিওঁ এতিয়া এখন গামোচাত ভালকৈ ফুল বাচিলে আমি হাজাৰ টকা পাঁচশ টকা পাওঁ সৰু ফুল হ'লে পাঁচশ টকা ভাল ডাঙৰ ফুল কৰিলে আমি নিজে যেতিয়া বাছোঁ হাতেৰে কৰোঁ তেতিয়াতো আমি হেজাৰ টকা লওঁ এইখিনি গামোচা বওঁ আৰু চাদৰ বওঁ চাদৰ বলেও এখন চাৰিশ টকা চাৰে চাৰিশ টকা ফুল চুল বাচিলে ধুনীয়া কৰিলে পাঁচশ টকা আৰু যোৰ কাপোৰ বওঁ যোৰ কাপোৰ ববলৈ হ'লেতো আৰু প্ৰফিট হয় কাৰণ কেলৈ এযোৰ কাপোৰত বিকিব পাৰিলে ভালকৈ ফুল বচা কৰিব পাৰিলে আমি দুহেজাৰ টকা ল'ব পাৰোঁ এনেকৈয়ে বিজনেছ কৰোঁ এতিয়া বিজনেছ বুলি ক'লে অকল এটা কাম কৰিলে একো কাম নহয় কাৰণ কেলৈ পইচাই মেইন আজিকালি বিজনেচটো কৰিবই লাগিব ঘৰটো ইনেই থাকিলে নহ'ব সেই বিষয়ে আমি ঘৰত এতিয়া কাম বন কৰি কৰাৰ মাজতো মই সেইটো বিজনেছ কৰোঁ কাপোৰ বোৱা চিলাই কৰা তিনিওটাই খেতিটো এবাৰহে কৰিব লাগে এবাৰ কৰিলে বুলি ক'লে পানী দিলে বুলি ক'লে ইমান খেতিৰ লগত লাগি থাকিবলৈ নালাগে তেতিয়া ধান খেতি কৰিলে বুলি ক'লে চোন এবাৰ হাল বাওঁ ৰুওঁ আজৰি তাৰ পিছত যেতিয়া দাবলৈ হয় দাৱনী লগাওঁ দান নিজে দাওঁ দাই মেলি নি মেলি আৰু টেক্টৰে হাল মাৰি মেলি বিক্ৰী কৰোঁ যিহেতু নিজে খাব লগাখিনি খাওঁ বাকীখিনি বিক্ৰী কৰি দিওঁ সেনেকৈও এটা ব্যৱসায় কৰোঁ তাৰপৰা আকৌ টাইম হ'লে নৰা চৰা মৰিলে তেতিয়াহে হাল বোৱা হয় হাল বালে সেইখিনি ৰোৱা হয় ৰুওঁতে অলপমান কষ্ট হয় তেতিয়া আকৌ আলু চালু খেতি এতিয়া আলু খান্দিবৰ সময়তো মাঘ বিহু পাছত আলু খান্দি মেলি বিক্ৰী কৰিব লাগে বিক্ৰী কৰোঁ তেনেকৈও আমাৰ প্ৰফিট সেইখিনিতিতো চব চব সময়তে লাগি থাকিব নালাগে সেইটো কাৰণে মেচিনটো ব্যৱহাৰ কৰোঁ মেচিনটো ল'লোঁ মেচিনত ব্যৱহাৰ কৰিলোঁ মেচিনটো ব্যৱহাৰ কৰাৰ লগে লগে মেচিনটোত তেতিয়া দিনটোত কিবাকিবি কৰি ওলাই বা গধূলি মেচিন চিলাব পাৰোঁ তাঁতখন তাৰ মাজতেও তাঁতখনো লগাই লওঁ কাৰণ কি সেইটো গৰম দিনত আমি বোৱা কটা কাপোৰ পিন্ধি ভালপাওঁ বোৱা কটা মানুহবিলাকে বিচাৰিও ভালপায় পিন্ধিও ভালপায় যিহেতু পাঁচখন চাদৰ বিকিলেও আমাৰ কিবা এটা আহে সেইকাৰণে মোৰ মানে কি হ'ল বিজনেছ বুলি ক'লে মোৰ এই তিনিটা ধুনীয়াকৈ চলি চলাই আছো বুলি ক'ব লাগিব এতিয়া

দুটা বিজনেচ এতিয়া দিনত ৰাতিপুৱাও কৰোঁ গধূলিও কৰোঁ মন গ'লে গধূলি কাপোৰ চিলাওঁ নহ'লে আকৌ তাঁত বওঁ এনেকৈ কৰি দুয়োটা মই সেনেকৈ কৰি উপাৰ্জন কৰোঁ ব্যৱসায়কেইটা মানে ধুনীয়াকৈ কৰোঁ আমাৰ গাঁৱত আৰু বেলেগে কৰে বাৰু এইটো বেলেগৰ কথা বেলেগ গাঁৱত ব্যৱসায় কৰাতো বহুত আহে ন এতিয়া লাই ৰোৱা শাক পাচলি ৰোৱা যিকোনো শাক পাচলি মটৰ ৰোৱা ঘৰততো চব খেতিয়ে কৰিব পাৰি আজিকালি আৰু কৰিবলৈ হ'লে মানে এতিয়া এযোৰ আমি বেলেগক দিবলৈ হ'লে বেলেগেতো এযোৰ কাপোৰ চিলাবলৈ বেলেগক দিলে মানে পাঁচশ টকা লৈ লয় যিহেতু সেই পাঁচশ টকাটো মই পাওঁ আৰু নিজৰটোতো নিজে কৰিব ল'ব পাৰোঁৱেই বেলেগো কৰিছোঁ কাৰণ কেইবা চিলাব যদি দিনটোত যদি তিনিযোৰ তিনিযোৰ বা বা চাৰিযোৰ এনেকৈ চিলাওঁ এদিনত বাৰু তিনিযোৰ চাৰিযোৰ নহয়গৈ এযোৰ চিলাব পাৰোঁ ধুনীয়াকৈ ব্লাউজৰ সৈতে দুদিনত কিন্তু মেখেলা হ'লে কেইবাখনো চিলাব পৰা যায় তাৰপৰা তাৰ মাজতে আকৌ তাঁত বোৱাটো থাকি যায় ন তাঁত বোৱাটো তাঁতখনটো ব'বই লাগিব বিহুত আমি ঘৰত ফুলাম গামোচাখন দিয়ে ভাল লাগে আৰু তাৰ মাজতে বিহুত বহুত অৰ্দাৰ আহে ব্যৱসায় কৰিলে বহুত অৰ্দাৰ আহে আমাৰ ধৰক কোনোবাই ক'ব বিছখন লাগে কোনোবাই আকৌ দহখন লাগে তেনেকৈয়ে দুখন শাল আছে মোৰ এই দুখন শালত দুগৰাকীয়ে বোৱা হয় মই নিজেই চব কৰোঁ এইবিলাক ব তাঁত লগোৱাৰপৰা কৰালৈকে তেও বহুত গামোচা বিক্ৰী কৰিব লগা বিক্ৰী কৰোঁ এতিয়া বিহু ওচৰত হ'লে মানে কিছুমান বস্তু অৰ্ডাৰ আহে কিন্তু কিছুমান বস্তু ধৰক বেপাৰী আহে আমি কণ্টেক্ট কৰোঁ দোকানত দিব লাগে দোকানৰ আহে দোকানী মানুহ এনেকৈ কণ্টেকট কৰি লয় যে ইমানটো লাগিব ইমানটো সময়ত ইমানখন লাগে কাম যোৱা বা দহখন লাগে বা পাঁচখন লাগে বা বিছখন লাগে বা ত্ৰিছখন লাগে এনেকৈ অদাৰ আহে অৰ্ডাৰ আহিলে মানে আমি পটাপট কৰোঁ আৰু তেতিয়া ইবোৰ কাম অকণমান বাট পৰে আৰু এইটো বিজনেছ এটা বিজনেছ ভালকৈ কৰিব লগা হয় তাৰ উপৰি আকৌ সেইটো এটা ছিজনতহে ধৰক বেছিকৈ ব্যৱসায়টো বেছি হয় আৰু গামোচা বুলি ক'লে মানে বিহু ছিজনত বেছিকৈ হয় তাৰ উপৰি মাজে মাজে সময় উলিয়াই পিনে চিলাইও কৰিব লগা হয় এযোৰ দুযোৰ কাপোৰ চিলাব লগা হয় এখন দুখন মেখেলাও চিলাব লগা হয় তাৰ উপৰি আমি চিলোৱাৰ উপৰি গামোচা লগোৱাৰ উপৰি কিছুমান চাদৰ বেছি হয় যোৰ কাপোৰ বিচাৰে চাদৰটো পিন্ধিবলৈ ভাল লাগে পাতল চাতলকৈ বিচাৰে সকলোৱে চাদৰ পিন্ধিবলৈ আৰু যোৰ কাপোৰ বাৰু চব সময়তে নহয় যোৰ কাপোৰটো কম হয় আমাৰ যিহেতু মোৰ ব্যৱসায়ত মই যিটো ব্যৱসায় কৰিছোঁ মোৰ যোৰ কাপোৰটো অকণমান কম হয় মই বেছিকৈ গামোচা বওঁ তাৰ উপৰি আৰু চাদৰ বওঁ গামোচাকেইখনত সকলোৱে বিচাৰে আৰু এইটো বস্তু চবেই ফুল চুল বাচিব কৰিব নোৱাৰে সেইকাৰণে সেইটো ব্যৱসায়ত মই উপকৃত হৈছোঁ ব্যৱসায় কৰিছোঁ ভাল হৈছোঁ বুলি ভাবিছোঁ আৰু এইকেইটাই মই ব্যৱসায় কৰি আছো এতিয়া বৰ্তমান তাৰ উপৰি এতিয়া তাঁত এখন লগাবলৈ বাৰু বহুত ধৰণৰ বস্তু লাগে কি বুলি কয় যিকোনো বস্তু ধৰক দৰকাৰ হয় আৰু মহুৰাৰপৰা আদি মহুৰা বব লাগে পটাপট সূতা লেটিয়াব লাগে সূতা আনিব লাগে লেটিয়াব লাগে সূতা আকৌ ববিনত ভৰাব লাগে ববিনত ভৰাই লগাব লাগে আৰু লগাই মেলি ধৰক কষ্ট হয় আৰু অলপ কাৰণ ব্যৱসায় কৰোঁ কষ্টটো হ'বই লাগিব ন ইনেইটো ওপৰত ব্যৱসায় কৰিব নোৱাৰি ন যিকোনো কষ্ট কৰিলেহে ফল পোৱা যায় সেইবাবে আমাৰ মোৰ বাৰু তাঁতিশাল নহয় মাটিশালেই হয় মাটিশালতে আমি কৰি ভালপাওঁ ফুল বচাৰপৰা কিবা কৰাৰপৰা কিন্তু বাঁহৰ কাঠিয়েই ফুল বচা হয় সকলো ধৰণৰ বাৰু বাঁহৰ বস্তুবোৰে দৰকাৰ হয় বাৰু